শিক্ষা হৈছে মানৱ জীৱনৰ এক সুদূৰ প্ৰসাৰী প্ৰক্ৰিয়া শিক্ষা অকল মানুহৰ বুদ্ধি বৃত্তিতেই নহয় সমাজ আৰু সংস্কৃতিতো সকাৰাত্মক প্ৰভাৱ বিস্তাৰ কৰে সংস্কৃতি সমাজ ব্যৱস্থাৰ দাপোন এটি জাতি জীয়াই থাকে এটি সুস্থ সংস্কৃতিৰ জৰিয়তেহে সাংস্কৃতিক প্ৰথা বুলি ক'লে আমি জাতি এটাৰ খাদ্যসম্ভাৰ পৰম্পৰা সাজ পাৰ নীতি নিয়ম হাত বাদ্যযন্ত্ৰ উৎসৱ পাৰ্বণ এই সকলো দিশকে সামৰি ল'ব পাৰোঁ জাতি এটাৰ সাহিত্যৰ ক্ষেত্ৰখনকো সংস্কৃতিৰ অন্তৰ্গত বুলি ক'ব পাৰি শিক্ষাই মানুহৰ ভাষা জ্ঞান যুক্তি আৰু তাৰ্কিক বুদ্ধিৰ বিকাশ সাধন কৰে যাৰ জৰিয়তে মানুহে দেশ বিদেশৰ সাজ পাৰ খাদ্য সম্ভাৰ পাৰম্পৰিক উৎসৱ নীতি নিয়ম সাহিত্য সাধনা আদিৰ বিষয়ে অধ্যয়ন কৰি তাৰপৰা আহৰণ কৰা জ্ঞান নিজৰ সাংস্কৃতিক পৰম্পৰাৰ বিকাশৰ বাবে ব্যৱহাৰ কৰিব পাৰে উদাহৰণস্বৰূপে অসমীয়া খাদ্য সম্ভাৰ যেনে কাহুদি খাৰলি মাছৰ টেঙা পিটিকা ঢেকীয়া আদিক নতুন ধৰণেৰে প্ৰস্তুত কৰি দেশৰ জনপ্ৰিয় চেনেলত প্ৰচাৰ কৰি অসমৰে নেপালী মহিলাই সমগ্ৰ বিশ্বৰ দৰবাৰত অসমৰ খাদ্য সংস্কৃতিৰ বৈচিত্ৰতা দাঙি ধৰিছে এইটো বছৰৰে ৰঙালী বিহুৰ সময়ত সমগ্ৰ অসমৰ বাৰ হেজাৰ ঢুলীয়া আৰু নাচনীয়ে গুৱাহাটীৰ জৰ্জ ফিল্ডত একেলগে অসমৰ বাপতি সাহোন বিহু নৃত্য প্ৰদৰ্শন কৰি বিশ্বৰ অভিলেখত স্থান পাবলৈয়ো সক্ষম হৈছে এই বিশ্ব অভিলেখে কেৱল বিহু নৃত্যকে নহয় অসমীয়া বাদ্যযন্ত্ৰ ঢোল পেঁপা গগণা বাঁহীৰ লগতে অসমীয়া সংস্কৃতিৰ হৃদপিণ্ড মুগা ৰিহা মেখেলা আৰু গামোচাখনকো সমগ্ৰ বিশ্বত জনপ্ৰিয় কৰি তুলিছে এইয়া সম্ভৱ হৈছে কেৱল শিক্ষাৰ প্ৰসাৰৰ বাবেহে এইদৰে শিক্ষাৰ সংস্কৃতিক পথাৰ বিকাশৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰি আহিছে